অ'এই অলপ কাম কৰি আছিলোঁ অ' কওকচোন বাৰু কিহৰ কাৰণে ফোন কৰা হ'ল অ' বনোৱা হৈছে বিহুৰ পিঠা নবনালে বাৰু কেনেকৈ হ'ব বাৰু বিহুত বিহুত পিঠা বনাবই লাগিব ন পিঠা তিল পিঠা বনোৱা হৈছে তেল দিয়া পিঠা আৰু নাৰিকলৰ লাড়ু চুজি লাড়ুও বনোৱা হৈছে আৰু কেইটামান মিঠৈ লাড়ুও বনোৱা হৈছে সেই তেনেধৰণেই আৰু বিহুতটো সেইবোৰেই চলে আৰু অলপ জলপানো খুন্দা হৈছে নাই ইউজ ইউজ মানে কি কেতিয়াবা যদি এনেকৈ ওচৰৰ যদি কোনোবা মানুহে যদি অৰ্ডাৰ দিয়ে মানে কিবা সকামে চকামে তেনেকৈ মই ইউজো কৰোঁ দিওঁ মই কণ্টেক্ট দিলে তেতিয়া সেইটো হিচাপত মই বনাই দিওঁ

অ' পাব পাব তাৰ আগত আপুনি দুদিনৰ আগত মোক ক'ব লাগিব কণ্টেক্ট কৰিব লাগিব তেতিয়া পাব আপুনি কাৰণ তেতিয়া মই যোগাৰ কৰিব পাৰিম ন চাউল তাউল খিনি মই ধুনীয়াকৈ খুন্দি কৰি ফোন কৰিলে তেতিয়া মই এদিনতে বনাই দিব পাৰিম আৰু

অ' গোটেইখিনিয়ে বনোৱা হয় আপুনি ৰাতিপুৱা টাইমত যদি কেতিয়াবা আপুনি আহে বা ৰাতিপুৱা টাইমত সেই কিছুমান মানুহে মানে কি কৈ থৈ দিয়া আগদিনাখনে নাৰিকল দি পেলাই মানে ভাপত দি পেলাই বনোৱা হয় পিঠাটো আপুনি যদি সদায় আহে সদায় পাব সেই পিঠাটো খাবলৈ হ'লে

বৰা চাউলটো দৰকাৰ বৰা চাউলো দৰকাৰ হয় আৰু জাতি চাউলটোও হয় কাৰণ জাতি চাউলো বহুত ধৰণে ধৰণৰ মানে পিঠা বনাই খাব পাৰি ল লগতে ভাল লাগে অ' অ' ঠিক আছে হ'ব দিয়ক